এটা পৰিয়ালত পুৰুষৰ ভূমিকা যিমান মোৰ মতে মহিলাৰ ভূমিকাও সিমান কিয়নো পুৰুষ আৰু মহিলা দুয়োজন নহ'লে ঘৰ এখন বা পৰিয়াল এটা চলাৱাটো ইমান সহজ নহয় বা সম্ভৱ নহয় পুৰুষে উপাৰ্জন যদিও কৰে মহিলাগৰাকীয়ে ঘৰত থাকিয়েই ঘৰৰ সমস্ত দায়িত্ব লয় ৰাতিপুৱা উঠাৰপৰা ৰাতি শুৱালৈকে যিমানবোৰ কাম থাকে গোটেইবিলাক মহিলাগৰাকীয়েই কৰে সাধাৰণতে আমাৰ পৰিয়ালবিলাকত যদিও কোনোবা এজনে চাকৰি কৰে বা বিভিন্ন ব্য়ৱসায় বাণিজ্য় কৰে ৰাতিপুৱাই তেওঁ ভাত পানী খাই ওলাই যায় তেওঁৰ কৰ্মত যায় বাকী কামখিনি বাকী গোটেই পৰিয়ালৰ দ্বায়িত্বখিনি আলহী অহা আলহীক আল পৈচান ধৰা বা ল'ৰা ছোৱালীক স্কুললৈ পঠিওৱা সমস্ত দ্বায়িত্ব মহিলাগৰাকীয়ে পালন কৰি থকা দেখা যায় সেইবাবে পুৰুষ অবিহনে মহিলা আৰু মহিলা অবিহনে পুৰুষ পুৰুষ অকলেই থাকক লাগে অসম্ভৱ হৈ পৰে এটা পৰিয়ালত পুৰুষ আৰু মহিলাই বিভিন্ন ধৰণে নিজৰ নিজৰ ভূমিকাবিলাক পালন কৰে আজিকালি পুৰুষ আৰু মহিলা দুয়ো সমানে আগবাঢ়ি যায় কাম কৰে সমানেই কাম কৰে যিহেতু আজিকালি সকলোৱে উচ্চশিক্ষিত হৈছে সকলোৱে পুৰুষেও চাকৰি কৰিছে মহিলাইও চাকৰি কৰিছে পুৰুষে ব্য়ৱসায়ৰ বাবে ওলাই গৈছে মহিলাও ওলায় গৈছে কিন্তু এটা কিছুমান এনেকুৱা হৈছে যে মহিলাইহে বেছি কাম কৰিছে চাকৰি কৰিছে কোনোবাই নাৰ্চ হৈছে কোনোবাই বিভিন্ন ধৰণৰ কোম্পেনীত হওঁক বা চাকৰি হওঁক যোগ্য়তা অনুসৰি তেওঁলোকে পাইছে সেই তেনেকুৱা এটা পৰিয়ালত পুৰুষগৰাকী আকৌ একো নকৰা পুৰুষো আমি সাধাৰণতে ওচৰে পাঁজৰে আমাৰ গাঁৱে ভূঞে দেখিবলৈ পাইছোঁ মহিলাগৰকীয়েহে ব্য়ৱসায় কৰে পুৰুষগৰাকীয়ে নকৰে বা মহিলাগৰাকীয়েহে চাকৰিৰ বাবে ওলায় যায় ৰাতিপুৱাই তেনেকুৱাত পুৰুষে সকলোখিনি কাম চম্ভালে এবাৰ এটা পৰিয়ালত পুৰুষ আৰু মহিলাৰ সমানেই থাকে কাৰো কম বা বেছি বুলি আমি ক'ব নোৱাৰোঁ লাহে লাহে এইবোৰৰ বিকাশ হৈছিল আগতে মহিলাই ঘৰত থাকিছিল পুৰুষে ওলায় আহিছিল আৰু এতিয়া যিহেতু আগৰ গতিত হৈছে আগুৱাই গৈছে আমাৰ মহিলাসকলো কোনোক্ষেত্ৰত পিছ পৰি থকা নাই সকলো আগবাঢ়ি আহিছে আগুৱাই গৈছে তেনেকে ভূমিকাবিলাকে সলনি হ'ব ধৰিছে আগতে মহিলা একেবাৰে ঘৰতে একেবাৰে সোমাই আছিল ঘৰতে কাম বন কৰিছিল প্ৰয়োজনীয় কামবোৰ পুৰুষসকলেহে কৰিছিৱ কিন্তু আজিকালি মহিলাই ঘৰত থাকিও বিভিন্ন ব্য়ৱসায় বানিজ্য় কৰিবলৈ লৈছে কোনোবাই কাপেৰ চিলাইছে নিজৰ উপাৰ্জন নিজে কৰিছে দুয়োগৰাকীয়ে ওলাই গৈছে তেনেহ'লে যদি অন্য় এখন দুটাৰ ফাৰ্ম আছে তেনেহ'লে সেইখন চাব কোনোবা দোকান এখনত বা গেলামালৰ দোকান হওঁক বা ষ্টেচনাৰী দোকান হওঁক পুৰুষগৰাকীৰ লগে লগে মহিলাগৰাকীয়েও সমানে সমানে অংশীদাৰ হিচাপে আছে তেওঁও বিক্ৰী কৰিছে বয় বস্তু দুয়োগৰাকী সমানে খাই বৈ ৰাতিপুৱা ওলায় গৈছোঁ দুয়োগৰাকীয়ে কাম কৰি থাকক দুয়োগৰাকীয়ে সমানে প্ৰতিদিন কৰিও আহিছে তেনেকৈ ল'ৰা ছোৱালীকো তেওঁলোকে যত্ন লৈছে তেনেকৈয়ে পুৰুষ আৰু মহিলাই এটা পৰিয়ালৰ সমানে ভূমিকা লোৱা বৰ্তমান সময়ত দেখা গৈছে সমান সমান মানে ভূমিকা